হয় কওকচোন মই মা মনসা পিজিৰ পৰা কৈছোঁ হয় কওক হয় আমাৰ পিজিটোৰ নাম হৈছে মা মনসা পিজি তুমি ইয়াতে কিমান দিনৰ কাৰণে থাকিবা আচ্ছা তোমাৰ ঘৰ ক'ত আচ্ছা তুমি ইয়াত আমাৰ তাত থাকিবা ন তোমাৰ তুমি

আচ্ছা মই আপোনাক জনাই আছোঁ আচ্ছা হ'ব মই কৈ আছোঁ আমাৰ পিজিটোৰ নাম হৈছে মা মনসা পিজি তোমাৰ কটন কলেজৰ ফ্ৰণ্টতে আছে এতিয়া তুমি যদি ইয়াতে থাকিব বিচাৰা দেন তোমাৰ থ্ৰি ইয়াৰ্চৰ কাৰণে এটা পেকেজ বনাই দিয়া যাব তাৰপিছত ওৱান পইণ্ট ফাইভ লাকচমান তোমাৰ থ্ৰি থাউজেণ্ডত হৈ যাব কমেই হৈ যাব তোমাৰ ত' আমাৰ পৰা ইয়াত সকলো তোমাক এটা ৰুম দিয়া হ'ব আৰু ৰুমটোত তোমাৰ তেনেকুৱাই পৰিব আপোনাৰ একচুয়েলি ডাবুল ৰুমেই হয় তুমি যদি চিংগল থাকা তোমাক চিংগল কৰাই দিয়া যাব বাত কিন্তু চিংগলটো আমি নাৰাখোঁ মানে আমাৰ ইয়াত অকলে থাকিলে প্ৰব্লেম হৈ যায়তো যেনেকৈ ছোৱালী মানুহ সেইটো কাৰণে তুমি যদি পাৰা চিংগল ৰুমটো লাগে ঠিক আছে কৰাই দিয়া হ'ব তোমাক আৰু আমাৰ ইয়াৰ পৰা খোৱা বোৱা দিয়া হ'ব তোমাৰ ৰাতিপুৱা ব্ৰেকফাষ্ট থাকিব লালচাহ থাকিব লালচাহ থাকিব বিস্কুট থাকিব আমাৰ যিখিনি পাৰোঁ আমি তোমালোকক খোৱাব পাৰিম লাঞ্চত তোমাৰ নিৰামিষ ভাত থাকে বাত ৰাতি তোমাৰ চিকেন থাকে চিকেনটো তোমাৰ ডেইলি নাথাকে তোমাৰ চানডে থাকে বা শুক্ৰবাৰ মানে থাকে তোমাৰ দিয়া হয় তোমাৰ পনীৰ চনীৰ থাকিব তুমি আহিবা হয় হয় সবখিনি ঠিক আছে তুমি টেনশ্যন ল'ব নালাগে তুমি আহিবা এবাৰ চাই যাবা চাই অহা পাছত তুমি ডিচকাশ্যন কৰি ল'বা